হেল্ল' পবিত্ৰ দত্ত কোঁচ হয়নে অ' অ' অ' মই হৰেণ শইকীয়াই কৈছিলোঁ মাছ মাছখোৱাৰ পৰা আপুনি এইবাৰ বাগান লগাইছেনে বাৰু শাক পাচলি আছে আৰু ন তাৰপাছত শাক পাচলি লাগিছিল বন্ধাকবি কৰিছে নহয় ওলকবি বেঙেনা বিলাহী আচ্ছা ঠিক আছে তেতিয়াহ'লে মই কাইলৈ মানে কাইলৈ গৈ আছোঁ শাক পাচলি মোৰ অলপ অ' শাক পাচলি মই চাপ্লাই দিওঁ আমাৰ ধেমাজিতে গতিকে শাক পাচলি অলপমাণ লাগে তাকে চাই চিতি ধৰিব আৰু ৰে'টটো অ' ৰে'টটো চাই চিতি ল'ব দেই অ' অ' অ' মই কিন্তু সৰহকৈ আনিম বাৰু অ' পাৰিলে মই অ' মানে প্ৰতিটো মই কুইণ্টেল হেৰিয়াতে ল'ম আৰু অ' অ' এনে কুইণ্টেলকৈ কাটি কুইণ্টেলকৈ কাটিব পৰা হ'ব নহয় অ' অ' ঠিক আছে তেতিয়াহ'লে অ' অ' অ' অ' অ' প্ৰত্যেক বিধৰে নিব লাগিব আৰু চাই চিতি অ' অ' তেতিয়াহ'লে বাকী হ'ব অ' অ' অ' অ' অ' অ' মই অ' অ' মই দোকানে দোকানে ছাপ্লাই দিওঁ আৰু মাৰ্কেটবিলাকত